অঁ মই শিৱসাগৰ দলমূখ চাৰিআলি ভোলেবাবাৰ পৰা মই এডাল চাৰ্জাৰ লৈছিলোঁ আইফোনৰ চাৰ্জাৰ আইফোনৰ চাৰ্জাৰডাল এক্সোৱেলি অৰিজিনেল নহয় কিন্তু নৰ্মেলকৈ চলাই থাকিব পৰা হয় কিন্তু চাৰ্জাৰডাল লৈ ইমান ভাল লাগি আছে মানে চাৰ্জ লগালে পোন্ধৰ মিনিটৰ পিছত ধুনীয়াকৈ আপোনাৰ আঠ ন পাৰ্চেণ্ট চাৰ্জ হৈ যায় আৰু তেনেকুৱা ক্ষেত্ৰত মই ভাবিছোঁ তেনেকুৱা চাৰ্ডালৰ চাৰ্জাৰডাল চবেই লয় আৰু ভাল লাগিছে মই যিহেতু চলাই মানে মই আগত যেতিয়া বেলেগ চাৰ্জাৰডাল লৈছিলোঁ ই এম আই ই এম আই চাৰ্জাৰডাল ইমান ভাল নাছিলে আৰু যিডাল মই চাৰ্জাৰ ল'লো নামটো চ' মই এতিয়া পাহৰিছোঁ কিন্তু ভোলেবাবাৰ পৰা যিডাল চাৰ্জাৰ ল'লো এতিয়া মোৰ ফোনটো ধুনীয়াকৈ চাৰ্জ হৈ আছে আৰু চাৰ্জটো বহুত জল্দি খতম হোৱা নাই বাকী ঠিকেই আছে আৰু যিমান মই পাম বা মোৰ লগৰ হওক বা মোৰ নিজৰ ফেমিলি হওক বা মোৰ কোনোবা চিনাকী মানুহ হওক তেনেকুৱা ক্ষেত্ৰত মই সদায় ভোলেবাবাৰ নামেই ল'ম কাৰণ কেলৈ তাৰ চাডাল চাৰ্জাৰডাল যিডাল আনিলোঁ বহুত খুবেই ভাল আৰু তেনেকৈ লাষ্টিঙো কৰি আছে এতিয়া নাই কমেও মোৰ ছমাহ সাতমাহ হৈ গ'ল কিন্তু চাৰ্জাৰডাল মোৰ একো ডিফেক্ট পোৱা নাই চাৰ্জাৰডাল এনেই ঠিকে আছে বাকী ঠিক আছে বাৰু